মোৰ জীৱনৰ প্ৰথম যিটো ফোন মই ব্যৱহাৰ কৰিছিলোঁ সেই ফোনৰ কোম্পেনীয়ে এইটো সিহঁতে কৈছিল যে এই ফোনটো আপোনাৰ ডেৰ বছৰলৈ ভালে থাকিব কিন্তু কথাটো হ'ল মই একেবাৰে সেই ডেৰ বছৰটো বাদেই দিয়ক মোৰ ফোনটো ছয়মাহো ভালকৈ নচলিল সেই ফোনটো আপোনাৰ না ভালদৰে চাৰ্জ লৈছে না তাৰ কেমেৰাৰ আপোনাৰ কোৱালিটি ভাল আছে কিন্তু কথাটো হ'ল সিহঁতে ইমান দাবা কৰিছিল বা ইমান সিহঁতে দাবী দিছিল যে সিহঁতৰ ফোন ভাল সিহঁতৰ কথাত বহুতো মানুহ কিজানি মোৰ দৰে একেলগে এই ফোনটো কিনিছে আৰু পিছত লোকচানৰ সন্মুখীন হৈছে ইয়াৰ উপৰিও সেই কোম্পানীৰ পৰা মোক ইয়েৰ ফোন দিয়া হৈছিল যোনটোত কোৱা হৈছিল যে ছয়মাহলৈকে ভাল থাকিব কিন্তু সেই ইয়েৰ ফোনডাল সেইডাল মোৰ আপোনাৰ দুমাহো ভালে নাথাকিল না ভালকৈ শুনা পায় কেতিয়াবা কি হয় এফালে শুনা পালে আনফালে নুশুনি কেতিয়াবা আপোনাৰ তলৰ প্লাক পইণ্টটোৱে বেয়া হৈ থাকে মুঠৰ ওপৰত মই এই ফোনটো ব্যৱহাৰ কৰি একদম ভাল পোৱা নাই আৰু এই কোম্পানীটোৰ পৰা মই অলপো সন্তুষ্ট নহয়